মোৰ ৰন্ধাৰ ৰন্ধাৰ যিটো আৰম্ভণি সেইটো মই তেৰ বছৰ বয়সতে মোৰ আৰম্ভ হৈছিলে তাৰ আগলৈকে মাহঁতে বনাইছিলে মায়ে বনাইছিলে তাৰপিছতে বাইদেউ বাইদেউহঁতে বনাইছিলে কিন্তু বাইদেউ যেতিয়া বিয়া হৈ গৈছিলে তেতিয়া আমি মই পাকঘৰত মানে কি অলপ অলপকৈ মানে গৈ গৈ মায়ে ৰন্ধা বঢ়া দেখি দেখি কেনেকৈ বনায় কি কৰে সেইবোৰ চাই চাই কি কৰিছিলোঁ মই ৰন্ধাৰ মানে এ আৰম্ভ কৰিছিলোঁ ৰন্ধাৰ প্ৰথম অভিজ্ঞতাটো মানে এনেকুৱা আছিলে আমি তেতিয়া খৰিত জুইত ৰান্ধিছিলোঁ তেতিয়া এতিয়াৰ দৰে তেতিয়া গেছ নাছিল তেতিয়া আমি খৰিৰ জুইত আমি মই ভাত বনাইছিলোঁ ভাত বনাওঁতে মানে কি হৈছিলে প্ৰথম যেতিয়া ভাতখিনি আমি জুইত বনাইছিলোঁ চচত বনাইছিলোঁ তেতিয়া কি প্ৰথম মানে কি ভাতটো মানে মই ভালদৰে হেৰি কৰিব পৰা নাছিলোঁ মানে কিমান সময়ত মই ভাতটো হেৰি কৰিম তেতিয়া এতিয়াৰ দৰে তেতিয়াতো প্ৰেচাৰ কুকাৰ নাছিলে এতিয়া মানে কি ভাতটো মই কেনেদৰে কোনখিনি কিমান সময়ত মই ভাতটো নমাম পানীটো কিমান সময়ত চেকিম সেই বিষয়টো মানে সেই হেৰিটো মই ভালদৰে ইমান জনা নাছিলোঁ কিন্তু সেই প্ৰথম যেতিয়া ৰান্ধিছিলোঁ মানে কি সেয়া মাৰভাতৰ দৰে হৈছিল আৰু মাৰভাতৰ দৰে হৈছিলে তথাপিও প্ৰথম ৰান্ধিছোঁ যিহেতু কোনেও একো কোৱা নাই খাইছে আৰু যেনেতেনে খাব লাগে যিহেতু পেটটো ভৰিব লাগে গতিকে সেইটোৱেই আৰম্ভণি আছিলে ভাতটো ভালকৈ সিজা নাছিলে হেৰি হোৱা নাছিলে বেছিকৈ সিজি গৈছিলে মাৰভাতৰ দৰে খাই অৱশ্যে বেয়াও লগা নাছিলে বাৰু এতিয়া বৰ্তমান মই তেতিয়াৰ পৰা ৰান্ধি ৰান্ধি এতিয়া কি হৈছে এতিয়া এতিয়া মই ৰান্ধিব পাৰোঁ খুব বেছি ভালদৰে ৰান্ধিব নোৱাৰিলেও মানে যিখিনি মানে সদায় আমি ৰান্ধোঁ সেইখিনি মই এতিয়া বৰ্তমান সদায় ৰান্ধিয়েই থাকোঁ মই কিন্তু এনেই যিবোৰ আমাৰ হেৰি লোকেল যিবোৰ স্থানীয় যিবোৰ শাক পাচলি টেঙা খাৰ বা মানিমুনি ভেদাইলতা নৰসিংহ কেঁচা হালধি মানে আমাৰ যিটো লোকেল যিটো মাছ দি পেলাই বনায় সেই তেনেকুৱা খাদ্য ৰান্ধি মই খুবেই ভাল পাওঁ মানে কি ৰন্ধা বঢ়া কৰাতো মোৰ এটা চখ আছে মানে কি যেনেকুৱাই নহওক মই বনা বনাই মানে মানুহক নিজেও খাব বিচাৰোঁ আৰু আনকো মানে খুৱাব পাৰোঁ সেইটো মোৰ বহুত ডাঙৰ এটা চখ মানে ৰন্ধা বঢ়া কৰাটো পাৰোঁ নোৱাৰোঁ সেইটো কোনো কথা নাই খাবলৈ কেনেকুৱা হয় কথা কেনেকুৱা হয় সেইটো মোৰ লগত কোনো মেটাৰ নহয় কিন্তু মই ৰান্ধি ভাল পাওঁ মানে যিকোনো বস্তু আৰু মোৰ এনেকুৱা হয় ৰান্ধি মানে কি হয় মই য'ত যাওঁ তেতিয়া মানে কি হয় নিজে বনাই খোৱাৰ নিচিনা হয় মানে কি সকলোৱে এতিয়া জানে যে মই ৰন্ধা বঢ়া কৰি ভাল পাওঁ কাৰণে মানে ক'ৰবাত গ'লেও মানে কিবা নহয় কিবা এটা মই নিজেই ৰান্ধিবলগীয়া হৈ যায় সকলোৱে মানে কয় যে এইটো বস্তু এনেকৈ ৰান্ধি দিলে তুমিয়ে ৰান্ধাচোন গতিকে এইটো বনোৱাচোন তুমি যিহেতু নিজেই ৰান্ধি খাই ভালপোৱা গতিকে কি কৰা হয় ময়ো ঠিক তেনেদৰে ৰন্ধা বঢ়া কৰাত চখ আছে কাৰণে মই কি কৰোঁ তেনেকৈ বেলেগক অন্য কাৰোবাৰ ঘৰত গ'লেও মোক ৰান্ধিবলৈ দিলে মই বেয়া নেপাওঁ ৰান্ধি বাঢ়ি মই নিজে নিজেও খাওঁ আৰু সকলোকে মই খুৱায়ো থৈ আহোঁ গতিকে মই আৰু কি কৰোঁ বিশেষকৈ মানে খাৰ খাৰ বা টেঙা এই এইকেইটা বস্তু মই বেছি বনাই ভাল পাওঁ বা মাটিদালি খাৰটো মাছৰ টেঙা মানিমুনি ভেদাইলতাৰ জোল এইবিলাক মানে মোৰ খুব প্ৰিয় খাদ্য যিহেতু আমি ঘৰৰ বাৰীতে যিহেতু শাক পাচলি বিভিন্ন ধৰণৰ পাওঁৱেই বজাৰত পোৱাতকৈ আমাৰ ইয়াতে যিটো আমি শাক পাচলি পাওঁ তাত আমাৰ আমি গোটেই ভিটামিনবিলাক আমি সকলোখিনিয়ে পাওঁ গতিকে আমি কি কৰোঁ বজাৰৰ শাক পাচলিতকৈ আমি ঘৰুৱাভাৱে যিখিনি আমি এ গাঁৱতে বা ঘৰৰ পিৰালিতে বাৰিতে যিখিনি পাওঁ সেইখিনিয়ে আমি ধুনীয়াকৈ কচু পাতত দিয়া বা অন্য এই তৰাপতৰ ভাত তৰাপাতৰ ভাত বনোৱা তাৰপিছতে খিচিৰি বনাই ভাল পাওঁ খিচিৰি তাৰপিছতে আপোনাৰ এনেই বিভিন্ন হেৰি আছে ৰেচিপি আছে সেই ৰেচিপি খিনি মই মানে বনাবলৈ চেষ্টা কৰোঁ সেইদৰে আৰু এটা মই বনাইছিলোঁ আসাম মিক্সন বুলি এটা হেৰি শিশুসকলৰ বাবে পুষ্টিহীনতাত ভোগা শিশুসকলৰ বাবে এটা আসাম মিক্সন বনাইছিলোঁ যিটো আসাম মিক্সন মানে কি প্ৰস্তুত কৰি যোগান ধৰাৰ পিছত শিশুসকল বহুত উপকৃত হৈছে পুষ্টিহীনতাত পৰা শিশুসকল বহুত উপকৃত হৈছে এ আমি আসাম মিক্সনটো এনেকুৱাকৈ বনাওঁ মানে এটা পৰিমাণ আছে চাউল সত্তৰ গ্ৰাম হেৰি মগু মগুদালি বিশ গ্ৰাম তিল বগা তিল পাঁচ গ্ৰাম আৰু বাদাম পাঁচ গ্ৰাম সেইবিলাক আমি বেলেগে বেলেগে ধুনীয়াকৈ ধুই পৰিস্কাৰকৈ ধুই পেলাই ৰ'দত শুকোৱাই লওঁ শুকোৱাই লৈ পেলাই আমি কি কৰোঁ শুকোৱাই লৈ পেলাই আমি এখন কেৰাহীত গৰম কৰি পেলাই অলপ মানে অলপ ভাজোঁ খুব বেছি ভাজিব নালাগে অলপ ভাজিলেই হয় অলপ ভাজি পেলাই কি কৰোঁ তাক কি কৰোঁ এক্সট্ৰা এক্সট্ৰাকৈ আমি মিক্সিত পিছোঁ মানে মিক্সিত আমি পিছি পেলাই কি কৰোঁ এখন মানে পিঠাগুৰি চলা পাতল চালনিৰে এক্সট্ৰা এক্সট্ৰাকৈ আমি কি কৰিব লাগে তাক হেৰি কৰিব লাগে এ চালিব লাগে যিহেতু তিল আৰু বাদামটো তেলেতীয়া বস্তু হয় তেল থকা বস্তু হয় গতিকে হেৰি মাৰি ধৰে কাৰণে এইটো আঠা মাৰি ধৰে কাৰণে আমি তাক বেলেগে বেলেগে চালি একেবাৰে লাষ্টত আমি তিল আৰু বাদামটো ইয়াৰ লগত মিক্স কৰি পেলাই চালি দি আমি কি কৰোঁ পেকেটিং কৰোঁ পেকেটিং কৰি পেলাই আমি যিসকল শিশু পুষ্টিহীনতাত ভোগে সেই শিশুসকলক আমি যোগান ধৰি আমি খাবলৈ দিয়া হয় তেওঁলোকক আৰু তেওঁলোক বহু পৰিমাণে উপকৃত হৈছে এইবোৰ হেৰি কৰি গতিকে সেই আসাম মিক্সনটো মোৰ বাবে বহুত মানে মূল্য হেৰি আৰু গুৰুত্ব সহকাৰে মই সেই মিক্সনটো বনাওঁ যা যাতে শিশুসকলে খাই পুষ্টিহীনতাত ভোগা শিশুসকলে খাই যাতে বহুখিনি উপকৃত হয়